বৰ্তমান সময়ৰ অসমৰ প্ৰেক্ষাপটত চহৰ আৰু গ্ৰাম্য অঞ্চলৰ বিদ্যালয়সমূহৰ মাজত বিভিন্ন ধৰণৰ ব্যৱধান থকা দেখা যায় বৰ্তমান চৰকাৰে বিদ্যালয়সমূহৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে যদিও বৰ্তমানে এই বিধা ব্যৱধান সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাই এই ক্ষেত্ৰত গ্ৰাম্য অঞ্চলৰ বিদ্যালয়সমূহ চহৰ অঞ্চলৰ বিদ্যালয়ৰ তুলনাত কিছু কিছু ক্ষেত্ৰত পিছপৰি থকা দেখা যায় বিদ্যালয়খনৰ সাজ পাৰৰ পৰা আদি কৰি নিয়ম শৃংখলা আদি আদিলৈকে গ্ৰাম্য অঞ্চলৰ বিদ্যালয়খনৰ তুলনাত চহৰ অঞ্চলৰ বিদ্যালয় এখনে বেছি কঠোৰতা পালন কৰা দেখা যায় ইয়াৰ লগতে বৰ্তমান সময়ৰ বিদ্যালয়সমূহত থাকিবলগীয়া শাৰীৰিকভাৱে সক্ষম লোকসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰাম্য অঞ্চলৰ তুলনাত চহৰ অঞ্চলত বেছি হোৱা দেখা যায় যিটো সম্বন্ধে হয়টো গ্ৰাম্য অঞ্চলৰ বহুসংখ্যক বিদ্যালয় আজিও তেওঁলোক এই সম্পৰ্কে অজ্ঞ হৈ আছে তেওঁলোকে তেওঁলোকৰ আজিও এই সম্পৰ্কে জ্ঞানৰ অভাৱ হোৱা দেখা যায় ইয়াৰ লগতে গ্ৰাম্য অঞ্চলৰ বিদ্যালয়সমূহত শিক্ষকৰ পৰিমাণ ছাত্ৰ অনুপাতে শিক্ষকৰ পৰিমাণ কম হোৱা দেখা যায় গ্ৰাম্য অঞ্চলবোৰ গ্ৰাম্য হোৱাৰ বাবেই হয়টো ইয়াত শিক্ষক শিক্ষকসকলে শিক্ষকসকলৰ কিছু কিছু ক্ষেত্ৰত তেওঁলোকৰ অমনোযোগী অমনোযোগী হোৱা দেখা যায় তেওঁলোকৰ সীমা গাই চহৰ অঞ্চলৰ দৰে তেওঁলোকৰ অংশগ্ৰহণ দেখা নাযায় একেদৰে গ্ৰাম্য অঞ্চলৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনিও কিছু কিছু ক্ষেত্ৰত চহৰৰ অঞ্চলৰ তুলনাত দুৰ্বল হোৱা দেখা যায় চহৰ অঞ্চলৰ বাথৰুম বাথৰুম বা শৌচালয় আৰু খোৱা পানীৰ ব্যৱস্থাও কিছু ক্ষেত্ৰত গ্ৰাম্য অঞ্চলৰ তুলনাত উন্নত হোৱা দেখা যায় একেদৰে বৰ্তমান চৰকাৰে শিক্ষা ব্যৱস্থাত সাঙুৰি দিয়া সহপাঠ্যক্ৰমিক কাৰ্যসমূহো গ্ৰাম্য চহৰ অঞ্চলৰ তুলনাত গ্ৰাম্য অঞ্চলত তুলনামূলকভাৱে কম হোৱা দেখা যায় এইদৰে প্ৰায় প্ৰায়বোৰ ক্ষেত্ৰতে গ্ৰাম্য অঞ্চলৰ বিদ্যালয়সমূহ চহৰ অঞ্চলৰ তুলনাত পিছপৰি থকা দেখা যায় এই ক্ষেত্ৰত উ চিত ব্যৱস্থাৰ প্ৰয়োজন আছে গ্ৰাম্য অঞ্চলৰ বিদ্যালয়সমূহৰ শিক্ষককে ধৰি শিক্ষাৰ্থীসকলৰ আগ্ৰহেহে এই উন্নয়ন খৰতকীয়া কৰিব আৰু চহৰ অঞ্চলৰ পৰা হোৱা অনুকৰণেহে তেওঁলোকক অধিক উন্নতৰ উন্নতিৰ পৰ্যায়লৈ লৈ যাব